হেল্ল' বিকাশ বৰুৱা নেকি অঁ কোৱাচোন কোৱা অঁ তুমি চৰকাৰৰ আঁচনি একো যোগাযোগ কৰা নাই নেকি অঁ যোগাযোগ কৰিব লাগিব আকৌ পোকে খাইছে নে অঁ খেতি ভাল নহ'লে নেকি অঁ অঁ অঁ তুমি হেৰি কৰিবা এই ধানখিনি ফটো একপি মাৰি ফটো একপি দিবা তাৰ পিছত আধাৰ কাৰ্ডটো দিবা অঁ আৰু মানে দৰব পায় অঁ অঁ চৰকাৰৰ লগত এনে ধৰণৰ যোগাযোগ কৰি মানে কৰিব লাগিব দৰব পাতি দিব ভাল হ'ব ভাল হ'ব এইখিনি এইবোৰ কৰি আছে নহয় ৰাইজে তুমি সেই গমেই পোৱা নাই চাগৈ

অঁ অঁ আপুনি ৰাইজে হেৰি কৰি আছে যোগাযোগ কৰি তেনেকে দৰব দি আছে খেতি পথাৰখনৰ ভাল হৈছে কিছুমানৰ পোকে খাইছে তুমি যোগাযোগটো কৰিব লাগে দৰব পাতি আনিব লাগে বুজিছানে নাই তুমি এটা কাম কৰিবা এই ধানখিনিৰ মানে ফটো মাৰি ফটো একপি দিবা তাৰ পিছত আৰু হেৰি তোমাৰ আধাৰ কাৰ্ডটো দিবা দেই তাৰপৰা মই যোগাযোগ অঁ অঁ মই এইখিনি মই এইখিনি যোগাযোগ কৰি দিম তুমি আহিবা দেই বুজিছানে বড়ো খেতিতো মানে হেৰি আৰু খৰচো আছে মেচিন লগাব লাগিব তাত বুজিছানে নাই আৰু মানুহো দুই এটা তুমি লগাব লাগিব কষ্টও হয় আৰু শালি খেতিতোও ভাল হয় তাত মানে শালি খেতিটোৰ কথা হ'ল এই দৰবটো যদি তুমি জোখত ছটিয়াব পাৰা সেইটো মানে খেতিটো ভাল হয় কিন্তু বড়ো খেতিটো কষ্ট আছে বুজিছানে বহুত কষ্ট আছে বহুত কষ্ট আছে মানুহ লাগিব আৰু সেইমতে যদি তুমি ৰোৱনী অকল এজনী ৰোৱনীয়ে ধৰা মাটিডৰা ৰুইয়ো শেষ কৰিব নোৱাৰিব বুজিছা নাই আৰু ৰাতিও মানে তাত থাকিব লাগিব অঁ কষ্ট আছে শালি খেতিতো ভালেই ৰাইজৰ লগত কৰিব পাৰি কিন্তু তাৰ যিখিনি নিয়ম সেইখিনি নিয়মৰ মতে যদি তুমি কৰা পোকে যদি ধৰিছে সেইখিনি এনেই কিছুমানৰ পোকে নধৰাকৈয়ো খেতি ভাল হৈছে নহয় কিছুমান ঠায়ে ঠায়ে পোক লাগিছে এতিয়া পোক লগাখিনি ব্যৱস্থা কৰিবা কৰিলে তোমাৰ খেতি ভাল হ'ব বুজিছানে নাই সেইকাৰণে তুমি যোগাযোগতো কৰিবা ফটো একপি দিবা তুমি মানুহটো নিজে আহিবাচোন আহিবা দেই অঁ কিমান দিনমান সময় ল'ব মানে সেইটো যেতিয়া তুমি দৰবতো ছটিয়াবা হেৰি কৰিবা তেতিয়া পোকটো নাহে নহয় বুজিচানে নাই তেতিয়া তাত তাৰ গঁজালিটো থাকেই বাৰু তেতিয়া তাত কুঁহিপাতটো মেলি যেনে হ'লেও তুমি অলপমান ধান পাবা

ভাল হ'ব অঁ যেনে হ'লেও কঠিয়াটো হ'লেও পাবা তুমি দেই অঁ অঁ নিছে তেনেকৈ যোগাযোগ কৰি নিছে নহয় বুজিছা নাই আহিছে আহিছে দুই এক তেনেকৈ চাৰি পাঁচজনমান আহিছিলে মই তেনেকৈ পৰামৰ্শ দিছোঁ অঁ তুমি আহিবা দেই অঁ অঁ অঁ তুমি আহিবা আমি মুখেৰে এনেই ফোনত পতাতকৈ মুখেৰে পাতিলে ভাল আৰু কথাখিনি বুজা পৰাও হয় অঁ অঁ আহিবা আহিবা দেই অঁ অঁ হ'ব দিয়া অঁ হ'ব